মই ভাত বনাই দালি বনাই ভাজি বনাই তাৰ পিছত মুৰ্গী মাংস খাচি মাংস তাৰ পাছত লাও ভাজি ঢেঁকীয়া ভাজি বনাই মই বহুত ভাল পাওঁ তাৰ পাছত এতিয়া আমাৰ বিহু আহিছে বিহু অহাৰ কাৰণে মই একদম আৰু চাউল খুন্দি আনিলোঁ খুন্দি পেলাই মই তিল পিঠা বনালোঁ বৰ পিঠা বনালোঁ লাড়ু বনালোঁ তিলৰ লাডু মুৰিৰ লাডু তাৰ পাছত নিমকী বনালোঁ বৰফি বনালোঁ মিষ্টি বনালোঁ কালাকান বনালোঁ মই তেনেকৈ খানা বনাই বহুত ভাল পাওঁ মাছৰ টেঙাৰ জোল বনাই ভাল পাওঁ মই শাকেৰে মাছ বনাই ভাল পাওঁ তাৰ পিছত সৰিয়হ দি মাছ বনাই ভাল পাওঁ মই বহুত তেনেকৈ বহুত ধুনীয়া ধুনীয়া বস্তু বনাব জানো তাৰ পিছত মই এদিন গাখীৰ ফতাই পেলাই মই লালমোহন বনালোঁ তেনেকৈ আৰু বহুত ধুনীয়া ধুনীয়া বস্তু বনাব জানো মই বনাই বহুত ভাল পাওঁ মানুহক খুৱাইও ভাল পাওঁ মই নিজে খাইও ভাল পাওঁ মই তাৰ পিছত এদিন মই পোলাও বনালোঁ পিঁয়াজ দিলোঁ ভেজিটেবল দিলোঁ দি পেলাই মই মাংস দি পেলাই মই ধুনীয়াকৈ পোলাও বনাইছিলোঁ তাৰ পিছত এদিন মই বিৰিয়ানি বনালোঁ তাৰ পিছত এদিন মই ফ্ৰাইড ৰাইছ বনালোঁ মই ধুনীয়া ধুনীয়া খানা বনাব জানো